মই অলপতে মানে ছেম্পু আৰু তেল এটা অৰ্ডাৰ কৰিছিলোঁ তাৰপিছত ভাল লাগিছে টাইমত ডেলিভাৰীটোও ধুনীয়াকে হৈছে বা ব্যৱহাৰ কৰিও খুবেই ভাল পাইছোঁ মই কাৰণ মোৰ মানে বহুত চুলি সৰিছিল একদম ইমান সৰিছিল একদম মানে পূৰা দিনত আৰু এক হেজাৰ মান সৰি যায় ডাক্তৰকো দেখালোঁ তাঁহাতেও দিলে কিবা কিবি সিমান কিন্তু ভাল পোৱা নাছিলোঁ তাৰপিছত কোনোবা এটা ফ্ৰেণ্ডৰ পৰা গম পালোঁ পাই কিনে অৰ্ডাৰ কৰিছিলোঁ ছেম্পুৱে তেলে বিৰাট ভাল পাইছোঁ কৰি বিৰাট ভাল লাগিছে এতিয়া মানে মোৰ চুলি প্ৰায় নসৰেই আৰু বহুত কম হৈছে চুলি সৰা